আামাৰ শস্যবোৰ আমাৰ ওচৰ পাজৰত মানুহবোৰকে বিক্ৰী কৰোঁ এতিয়া আমাৰ মাটি বহুত আছে ধান খেতি কৰা মাটি ধান মাটি বহুত বিঘা আছে আৰু আমাৰ ঘৰত মানুহ কম আমাৰ এটা বছৰ যিখিনি ধান হয় সেইখিনি ধান আমি অহাবছৰ ধান নতুন ধান খোৱা আগত এই এইবছৰৰ ধানখিনি থাকি গ'লে বিক্ৰী কৰি দিওঁ আৰু ওচৰৰ এনেকৈ দোকানীকেই আমি বিক্ৰী কৰি দিওঁ আৰু হেৰি এইটো কি যিহেতু আমাৰ মানুহ কম যেতিয়া আমাৰ ধান বহুতখিনি ধান থাকিয়েই যায় অহা বছৰ ধান পোৱাৰ আগতেই আৰু অকল ধান বুলিয়েই নহয় আমাৰ শাক পাচলি খেত বাৰীত বহুতখিনি শাক পাচলি খেতি কৰোঁ সেউজীয়া শাক পাচলি যেনে ধৰক লাই মূলা পৰা ধৰি যিখিনি আমাৰ কবি চবি যিবিলাক আমি খেতি কৰোঁ সেইখিনিও আমি ওচৰতে আমাৰ ডাঙৰ চেন্টাৰ আছে ডেইলী ব চেন্টাৰ আছে চেন্টাৰত ডেইলী বজাৰত ডেইলী বজাৰ বহে চব্জি বেপাৰীবোৰকো আমি চব্জি ঘৰৰ পৰা তেনেকৈ দি দিওঁ বিক্ৰী কৰি দিওঁ হ'লছেলত তাৰ পিছত আমাৰ আমি যিটো মানে তাৰ পৰা শ সেইখিনি বিক্ৰী কৰাত আমি যিটো পাবলগীয়া ধন আমি তেনেকৈ আমি পাওঁ এনেকেই আমি আমাৰ ঘৰৰ শস্যবিলাক বিক্ৰী কৰি পইচা উপাৰ্জন কৰোঁ